অঁ আমাৰ গাঁও অঞ্চলত যিসকল লোকে বসবাস কৰে সেই লোকসকলে স্বাস্থ্যসেৱা স্বাস্থ্যসেৱা প্ৰচলিত সাংস্কৃতিক বা পৰম্পৰাগত বিশ্বাস সমূহ মানি চলে যেনেদৰে মুখ লগা মুখ লাগিলে মুখ লগা পানী জৰা আৰু বসন্ত ৰোগ হ'লে প্ৰথমতে মাননি দি তাৰপিছত আই সবাহ কৰা সেই আৰু ভৰি ভৰি মোচোকা খোৱা ভৰিত দুখ পালে সেই যেনেকৈ তেল জাৰে এনেকুৱা কিছুমান অন্ধবিশ্বাস আমাৰ এতিয়াও গাঁও অঞ্চলবিলাকত দেখিবলৈ পোৱা যায়